যোগাসনটো যিমানেই সৰুৰ পৰা কৰে সিমানেই ভাল তিনি চাৰি বছৰৰ পৰা কৰিলে ভাল তেতিয়া অন্তত হাত ভৰিবোৰ মেল খাই শৰীৰো ভাল পায় বেমাৰ আজাৰো নহয়

যিমানেই সৰুৰ পৰা কৰে সিমানেই ভাল কিন্তু ডাঙৰ হৈ কৰিলেও ভাল যদি সৰুতকৈ কৰিলে তেতিয়া ভাল হাত ভৰি মেলিব ভাল পাব কৰি বেমাৰ আদি নহ'ব সদায় কৰিব লাগে স্কুলততো কৰেই আজিকালি স্কুলতো শিকাই এইবোৰ স্কুলত শিকাৰ পাছত পাছদিনাখন ঘৰতো কৰিব লাগে তেতিয়াহে ভাল এই স্কুলত কৰাইছে শিকিছোঁ কৰিছোঁ হৈ গ'ল মোৰ সেইটো নাই ঘৰত যিমানে কৰিব সিমানে ভাল আজিকালি বহুত আছে বহুতে কৰে চবেই একোতা সেইটো নাই বেমাৰ আজাৰো নহ'ব কাহ চাহ নহয় বহুত ভাল নহ'লে আজিকালি যিমান পঢ়া শুনা বেছি তেনেকৈ এইবাৰ তাকো কৰি থাকিলে পঢ়া শুনাটোও ভাল হয় মনটোও ভাল লাগে পঢ়িবও মন যায় ভালকৈ

ল'ৰাই হওক বা ছোৱালীয়ে হওক তিনি বা চাৰি বছৰৰ পৰা কৰিবই লাগে তেতিয়া ভাল আৰু স্কুলত যিহেতু এটা হেৰিয়ে দি থৈছে তাত সেইটো মানি চলাতো কৰক ঘৰতো আহি কৰক চবেই পাছদিনাখন আকৌ কৰক এইটো আৰু ভাল সন্ধিয়া সময়ত এবাৰ কৰিব লাগে ৰাতিপুৱাতো আছেই বাৰু সন্ধিয়া সময়ত কৰিলেও সেইটোও ভাল নিজৰ সময়টো ওলাই পেলাই নিজে কৰিব লাগে সেইটোতো কোনোবা নিজৰ কাৰণে সেইটো নিজৰ শৰীৰৰ কাৰণেই নিজৰ ভাল সেইটো কোনোবাই শিকাবও হেৰি ক'ব নালাগে শিকাব নিজে বস্তুটো নিজে কৰাতোৱে ভাল নিজৰ ভৰি হাত ভাল থাকে নিজৰ মনটো ভাল থাকে পঢ়া শুনাত ভাল মনটো বহে নহ'লে মনটোও নবহে পঢ়া শুনাত কৰি চালে চবেই গম পাব যে নাই বহুত ভাল বস্তু এইটো এই কাৰণে আজিৰ কাৰণে কিমান দৰৱ খাই থাকিব মানুহে এইটো কৰি থাকিলে দৰৱটোতো কমচেকম খাব নালাগে এই কথা আৰু